হেল্ল' মাজুলী মণালিচা ৰেষ্টুৰেণ্ট হয়নে হয় মই বালিচাপৰিৰপৰা কৈছিলোঁ আপোনালোকৰ গড়মূৰ মণালিচা ৰেষ্টুৰেণ্টৰপৰা মই প্ৰায় ম'ম' খায়ে থাকোঁ এতিয়া মানে মোক ম'ম' দুই প্লেট লাগিছিলে বালিচাপৰি ঠিকনাত আপোনালোকে যদি পাৰে মোক অতি শীঘ্ৰে পঠাই দিবচোন দুই প্লেট ম'ম' চচৰ সৈতে